কোনে কৈছে অঁ কওকচোন

অঁ কি কি মানে ব্যৱহাৰ হয় ৰন্ধনশালত অঁ অঁ অঁ অঁ সেইখিনি আমাৰ ইয়াত মানে কি হয় গাঁৱত অঁ অঁ আমাৰ এই গাঁৱত প্ৰধানকৈ মানে আমি কি হয় গাঁৱৰ আমি খেতিয়ে কৰোঁ বাৰু হালধি যোনে এক নম্বৰতে এই আদা হালধি আমি নিজে ঘৰতে কৰোঁ আৰু কি কয় তেজপাতৰ খেতি মানে ঘৰতে তেজপাত ৰুই লৈছোঁ অঁ জালুক অঁ জালুক জালুকো ৰুই লৈছোঁ জালুক আৰু ঘৰতে এই এতিয়া আমি এইবোৰ ঘৰুৱা হেৰিয়তে আদা নহৰু এইবোৰ ঘৰতে কৰোঁ সেইখিনি মানে দৰকাৰী ৰন্ধনশালত সেইখিনি দৰকাৰ হয়নে দৰকাৰ হোৱাৰ কাৰণে আমি ৰচুন পিঁয়াজ আদা নহৰু এইখিনি সব মানে আমি ঘৰতে খেতি কৰোঁ ৰন্ধনত বিশেষকৈ প্ৰয়োগ হয় যে তাৰপৰা আৰু তেজপাতটো গছ আমি ঘৰতে ৰুই লৈছোঁ তাৰপৰা আৰু এইবিলাক আৰু কি আৰু হালধি চালধি এইবোৰ ঘৰতে কৰি মেলি আমি আৰু ৰন্ধন কৰোঁ অঁ অঁ ঘৰতে পোৱা হয় অঁ অঁ অঁ আমি নিজে এইবোৰ ঘৰত খেতি কৰি লৈছোঁ হালধি আমি এতিয়া মানে বছৰে বছৰে আমি হালধি খান্দো হালধিটোৰ প্ৰয়োজন হয়ে আকৌ এইযোৰ এই কি কয় আদা নহৰু আদা আমি আদাও ৰুই লৈছোঁ আদাও দৰকাৰ হয় আৰু নহৰুটো দৰকাৰ হয় পিঁয়াজ ৰুই লৈছোঁ সেইবোৰো দৰকাৰ হয় আমি সেইখিনিতে মানে থলুৱা আহাৰ আমি এইখিনি আৰু আমি খৰিচা খৰিচা ঘৰৰ বাৰীতে কৰোঁ আৰু ঘৰৰ বাৰীতে কৰোঁ আমি আৰু ইফালে খৰিচা খৰিচা খৰিচা টেঙা আমি উৎপাদন কৰোঁ থলুৱা হয় মানে সেইবিলাক যিখিনি প্ৰয়োজন হয় আৰু ঘৰতে আমি খৰিচা বনাওঁ বাঁহ বাঁহ গাজৰ পৰা তেনেকৈ খৰিচা বনাই মানে আমি উৎপাদিত কৰোঁ কৰি এতিয়া ঘৰতে সেইবোৰ আৰু থলুৱা হিচাপে আমি প্ৰয়োগ কৰো আৰু অঁ সিমানখিনি আমি নিজে নিজে ঘৰতে কৰোঁ আদা নহৰু পিঁয়াজ তেজপাত এইখিনিয়ে ঘৰতে কৰা হয় সেইখিনি আৰু কিবা ক'ব নেকি সুধিবলৈ আছে নেকি বাকীখিনি আৰু যিখিনি ৰন্ধনশালৰ সেইখিনি আমি ঘৰতে যিখিনি যেতিয়া এনেকৈ পাইছোঁ আৰু যিখিনি কৰোঁ সেইখিনি কৈছোঁ আৰু আৰু কিবা সুধিব নেকি অঁ সেইখিনি অঁ অঁ অঁ যিখিনি লাগে যে সেইখিনি আমি ঘৰতে কৰোঁ হয় নেকি অঁ সেইখিনি আৰু ক'লো নহয় আপোনাক যিখিনি লাগে অঁ আদা পৰা আদি কৰি ৰচুনৰ পৰা আদি কৰি যিখিনি সেইখিনি গোটেইখিনি আমি ঘৰতে যেতিয়া এনেকৈ হয় আৰু সেইখিনিয়ে ক'লোঁ তেনেহ'লে আৰু নাই নহয় হ'ব তেন্তে নহ্ অঁ অঁ হ'ব হ'ব তেন্তে অঁ হ'ব অঁ